ঐ লাকী হয়নে

অঁ সেইটো বেয়া নহয় মানে মে'মহঁতকো এবাৰ আমি কৈ চাম আৰু মেমহঁতে বা কি কয় অঁ অঁ অঁ আৰু ইনেই কিমানমান পৰিব বাৰু খৰচ পাতি এজনৰ মানে অঁ খুব বেছি হাণ্ড্ৰেডমান পৰিব ন' তেতিয়াহ'লে এই

অঁ সেইটো বেয়া নহয় বাৰু অঁ তে মে'মৰ লগত আমি ভালদৰে এবাৰ পাতি চাম মে'মে কি কয় অঁ তো ঠিক আছে আমি কাইলৈ এবাৰ মে'মৰ

অঁ ঠিক আছে কাইলৈ আমি মে'মৰ লগত পাতি চাম তেতিয়াহ'লে মে'মে কি কৰে আমি তাৰপিছত সিদ্ধান্তটো ল'ম আৰু অঁ অঁ ঠিক আছে হ'ব